হয় আমাৰ পানীৰ টেপ আমাৰ নাই কাৰণ যিহেতু কাৰণ আমাক পানীৰ কানেকচনটো আমাক দিয়া হোৱা নাই গতিকে আমি পানী টেপৰ সলনি আমি কুঁৱাৰপৰা পানী লওঁ তাৰপৰা হাতেৰে পানী তুলি পেলাই সেনেকৈ বে ব্যৱহাৰ কৰোঁ আৰু এই পানীখিনি যথেষ্ট পৰিস্কাৰ হয় কিন্তু পৰিস্কাৰ হ'লেও যিহেতু তাতে অলপ হ'লেও বীজাণু থাকিব পাৰে গতিকে আমি সেইবিলাক প্ৰথমে উতলাই উতলাই ছুতলাই সেনকে সেনেকৈ খাওঁ ফিল্টাৰ কৰিও খাওঁ তেতিয়া তাত থকা প্ৰায়ভাগ বীজাণু ধ্বংস হয় আৰু তাৰপিছত আমি সেইবিলাক বিভিন্ন কামত ব্যৱহাৰো কৰোঁ যেনে গা ধোৱা কাপোৰ ধোৱা আদি অনেক কামত ব্যৱহাৰ কৰোঁ আৰু আমি আশা কৰিছো যে আমি ভৱিষ্যতে পানীৰ টেপৰ কানেকচন কানেকচন পাওঁ পাম পানীৰ টেপৰ পানী আমি পাম গতিকে